হেল্ল' হেল্ল' অঁ আপুনি ঘৰতে আছে নহয় ঘৰতে আছে নহয় আচ্ছা এই আমি সিদিনাখন তাৰমানে গাঁৱৰ কে আমি হেল্ল' আমি তাৰমানে গাঁৱৰ কেইজনমানে আলোচনা কৰিলোঁ আমাৰ এই কৃষ্ণ মন্দিৰটো আছে কৃষ্ণ মন্দিৰটোৰ চৰা ঘৰটো মানে জহি খহি গৈছে আৰু মানে তাৰ স্পেচ কম সেইটো অলপ ডাঙৰ কৰাৰ কাৰণে ৰাইজে আলোচনা কৰিছে এতিয়া এটা ফাণ্ড লাগে আমি গাঁৱৰ ৰাইজে ভাবিছোঁ যে আমাৰ সভাপতি সম্পাদকক লৈ আৰু আপুনি আৰু কেইজনমানে লগত লৈ আমি আমাৰ সেই এম পি এম পি ক লগ ধৰি এম পি ফাণ্ডৰ পৰা আমি যাতে কিবা এটা অনুদান পাব পাৰোঁ সেইদিনাখন আমি ওলাব লাগে এই এতিয়া তিনি আজি আৰু এসপ্তাহ পিছত এসপ্তাহমান পিছত মানে আমাৰ এম পি আহিব বুলি কৈছে গতিকে তেখেতক লগ ধৰিম আৰু ভালকৈ আলোচনা কৰি দৰ্খাস্ত এখন দিম গতিকে আপুনি ওলাব দেই একেলগে আৰু আপুনি যিখিনি আছে

অঁ ঠিক আছে হয় হয়

অঁ আমি হয় হয় হয় হয় হয় আচ্ছা আচ্ছা দে বঢ়িয়া নাই নাই থেংক ইউ থেংক ইউ অঁ হয় হয় অঁ ঠিক আছে ৰাখিছোঁ